মই আজি চাৰিদিন মানৰ আগত এদাল চাৰ্জাৰ কিনিছিলোঁ চাৰ্জাৰডাল ব্যৱহাৰ কৰি বৰ ভাল পালোঁ বৰ সোনকালে চাৰ্জ হয় আৰু চাৰ্জাৰটো বহুত দেৰিলৈকে থাকে কিন্তু দামতো কম আছিল সেইকাৰণে বৰ ভাল পাইছোঁ